দুদিনমানৰ আগতে এটা মোবাইল কিনিলোঁ মোবাইলটো চলাই বৰ চেটিচ্ফেকচন পোৱা নাই ইয়াৰ নিগেটিভিটি যথেষ্ট আছে বিশেষকে ইয়াৰ হিটিং প্ৰবলেমটো মোবাইলটো অলপ চলোৱাৰ পিছতে বহুত বেছি গৰম হৈ যায় এনে জুই অঙঠাৰ দৰে হৈ যায় এ হাত চাত পুৰি যাব নিচিনা লাগে কেতিয়াবা বাকী আৰু ডিচপ্লেখনৰ কথাটো কি কম ইমানেই ডিফিকাল্ট মানে টাচ্চেই নহয় টাচ্পেডটো হয়তো বেয়া মানে অকল মোৰে প্ৰডাক্টটোৰে বেয়া নে নে গোটেই প্ৰডাক্টটোৰেই বেয়া নাজানোঁ গোটেই প্ৰডাক্টবোৰেই বেয়া নাজানোঁ বাকী যি কি নহওক বাকী যথেষ্ট শ্ল' মোবাইলটো বাকী চাউণ্ড কোৱালিটি বুলিবলৈ বিশেষ একো নাই কিন্তু কেমেৰাটো মোটামুটি ঠিকেই আছে এভাৰেজ আৰু কিন্তু বৰ ঠিক বুলিও ক'ব নোৱাৰি